হয় ৰান্ধি মই ভালেই পাওঁ আৰু ৰন্ধাটো মই জীৱনৰ পেচা হিচাপে ল'ব বিচাৰিছোঁ কেনেধৰণৰ ভালকৈ ৰান্ধিব পাই তেনেকুৱা সুবিধা পালে মানে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু এনেধৰণে ধৰি লোৱা যেনেকৈ ৰান্ধিব লাগে তেনেকৈ হয়তো নোৱাৰিবও পাৰোঁ যদি অভিজ্ঞ মানুহ থাকে তেতিয়াহ'লে তেনেকৈ শিকাব লাগে আৰু মই কিছুমান সৰু সুৰা ক্ষেত্ৰত আগবাঢ়িও গৈছোঁ আৰু তেনেকুৱা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মই পুৰস্কৃতও হৈ আহিছোঁ তাতোত থাকি যদি কোনোবা অভিজ্ঞ মানহে যদি মোক প্ৰশিক্ষণ হিচাপে দিয়ে মই আৰু ভাল ৰান্ধিম বুলি ভাবিছোঁ